যোৱাকালি মই মাৰ্টোল এটা আনিলো দোকানৰ পৰা বৰ ভাল মাৰ্টোল এটা দিলে গোটেই ব'ডিটো ষ্টিলৰ দেই দোকানখনত বৰ ভাল বস্তু পায় আকৌ নেক্সট টাইমত আকৌ গ'লে তাৰপৰাই যিকোনো বস্তু লোৱা হ'ব